হেল্ল'

ভাল ভাল কি ক'বা আৰু আছোঁ যেন তেন তোমাৰ কোৱা বতৰ ভালেই মৌচুমীৰ প্ৰভাৱ অলপ পৰি আছে বানপানী হোৱা নাই আহিব আমাৰ এনেও বিহু চিহু এইবিলাক পাতিয়ে থাকোঁ নহয় বিহু আহিব আৰু দুমাহমানৰ পিছত মে' এপ্ৰিলত আহি যাব আহিব আহিব বৰদৈচিলা আহোঁতে অলপ ধুমুহা বতাহ হয় বাৰু তুমি আহিলে অকণমান অসুবিধা পাবা তাৰ আগতেই আহিব লাগিছিলে তুমি নাইবা তুমি তাৰ পিছত আহিবা কাজিৰঙাফালে বহুত বহুত গঁড় ওলায় বাবা বহুত গঁড় ওলায় বুইছা চাবলে মনটো আছিলে ন একো নাই তুমি আহিবা অকণমান যেতিয়া আমাৰ মৌচুমীৰ প্ৰভাৱটো অকমাণ বৰষা চৰষা এইবিলাক যাব তেতিয়া মই বাৰু এতিয়া নপৰে আমাৰ এইটো প্ৰভাৱটো তোমাৰ মে' মাৰ্চত পৰে তুমি তাৰ আগতে নপৰে এইটো প্ৰভাৱ তাৰ আগত নপৰে তুমি হেৰি কৰিবা এপ্ৰিলৰ এক তাৰিখমানে আহি যাবা আহি পেলাই তোমাক মই আমাৰ বিশ্বনাথ ঘাট আছে আমাৰ কাজিৰঙা আছে নামেৰি আছে এইবিলাক ফুৰাম বাৰু জেগা তুমি অকলে আহিবা নে অলপ কাৰোবাক লৈ আহিবা তুমি অকলে নাহিবা ছোৱালী তোৱালী লৈ আহিবা কাৰোবাক তাকে অঁ তাকে লগতে লৈ আহিবা অকলে তুমি অকলে আহিলে নিজেও বেয়া হ'ব নহয় কথাটো মই বাৰু এইফালে কাজিৰঙাফালে গঁড় চড় লৈ যাম গঁড় চড় চাবলৈ লৈ যাম বাৰু তুমি টেনশ্যন নল'বা মই লৈ যাম খালী গঁড়লৈ আকৌ ভয় দেই মই আছোঁ আছোঁ তুমি আহিবা খালী তুমি মৌচুমীৰ প্ৰভাৱ পৰা আগতেই আহিবা বৰষুণ বহুত হয় যে এইফালে হ'ব দিয়া অঁহ্ অঁহ্ অঁহ্